শিৱৰাত্ৰিৰ পাঁচদিনীয়া কাৰ্যসূচী হয় আমাৰ ইয়াতে শিৱৰাত্ৰিটো বৰ ডাঙৰে হয় আৰু দোকান পোহাৰো থাকে আৰু গান বাজনাও হয় পাঁচদিনীয়া কাৰ্যসূচীত তাৰপৰা আৰু এই বিভিন্ন ধৰণৰ খেল ধেমালি হয় আৰু তাৰপিছত মানুহৰ সমাগমটো অলপ বেছি ভাল লাগে আৰু থাকি গোটেইখিনি মানুহ গাঁৱৰ মানুহ আহে আৰু বাহিৰা মানুহো আহে বহুত দূৰৰ পৰাও মানুহ আহে চাবলৈ ঢুলীয়া বেণ্ড পাৰ্টি এইবিলাক বহুত কিবাকিবি থাকে তাৰ পৰা আৰু বিহু আমাৰ অসমীয়া মানুহৰ বিহুৱেই মেইন বিহু নাচ গান মাৰি ভাল পাওঁ আৰু বিহু মাৰিবলৈ যাওঁ বহুত দূৰলৈকে যাওঁ অসমৰ বিভিন্ন ঠাইত যাওঁ তাৰ পৰা আৰু আমাৰ তাতে বহাগৰ একৈছ তাৰিখে ইয়াতে ভঠেলিখন হয় উৎসৱ ডাঙৰ উৎসৱ হয় তাত দোকান পোহৰ গান বাজানা বহুত থাকে ভাল লাগে আৰু থাকি গোটেইখিনি ভাল আৰু আমাৰ গাঁৱত ভালেই অলপ বেয়া নহয় ৰাস্তা ঘাট টোটেলি সিমান